বাগিচাৰ সঁজুলিৰ বাবে মই ব্যৱহাৰ কৰা বস্তুবিধৰ বস্তুবিধ হ'ল কটাৰি খন্তি কোৰ আৰু কেঁচি কোৰখনৰে ডাঙৰকৈ গাঁতটো খান্দি পুলিটো ৰুলে পুলিটো বহুত ভাল হয় আৰু কেতিয়াবা বস্তুবোৰ বৰ অসমান হৈ থাকে অসমান হ'লে কেঁচিৰে কাটি সমান কৰিব পাৰি আকৌ কটাৰিৰে কাটিও ভালকৈ ডাল এটা ডাঙৰ হৈছে সেইটো ডাল কটাৰিৰে কাটি আকৌ বেলেগ এজেগাত ৰুব লাগে বেলেগ জেগাত ৰুলে আৰু এজোপা গছৰ বৃদ্ধি হ'ল গতিকে সেইবিলাক বস্তুকে মই হেৰি সঁজুলি হিচাবে ব্যৱহাৰ কৰোঁ